অঁ হেল্ল' কওঁকচোন অঁ আছে আছে মই টুৰিষ্ট গাইডে কৰোঁ বাৰু আপুনি ভাল নাম্বাৰতে কল কৰিছে আপুনি এতিয়া কি গোলাঘাট চাবলৈ আহিছে নে কি অঁ পাৰিম বাৰু পাৰিম এতিয়া আপোনালোকে কেইজন আহিছে বাৰু আপোনালোক আচ্ছা দহজনমান আছে ন বাকী আপোনালোকক চাগে অঁ কওঁক কওঁক অঁ সেইটো পাৰিম বাৰু পাৰিম পাৰিম পাৰিম ধৰক আৰু আপোনালোকৰ চাগে পে'মেণ্টছৰ কথাটো পাতিলেই কেনেকৈ কেই টকা দিব লাগে কি নাই বুলিকে এই আপোনালোকে এনেই পিছে আগে পিছে আহিছে নাই গোলাঘাট অঁ ঠিক আছে ঠিক আছে আচ্ছা আচ্ছা আচ্ছা আচ্ছা আমাৰ আছে গোলাঘাটত ধেৰ জে আছে জেগা আছে ফুৰিবলগীয়া যুগিবাৰী আছে আপোনাৰ আমাৰ ধৰক আপোনাৰ এই মেৰা এইকণ এইটো কি বুলি কয় অ' দেওপানী আছে আপোনাৰ গৰমপানী আছে ফুৰিবলগীয়া নামবৰ আছে আৰু আমাৰ বহুত কেইখন জাগা আছে আপুনি পাৰিব ভালকৈ ফুৰিব কৰিবলৈ টেনশ্যন ল'ব নালাগে আমাৰ আমি টুৰিষ্ট গাইডৰ কামেই কৰোঁ আমাৰ আমাৰ লগত থাকিলে আপোনালোকে ফুল চেফটিত থাকিব আমাৰ ধৰা থাকিবলে কটেজো আছে আপুনি এনেই কটেজটো থাকিব পাৰিব আপোনালোকে দহজন আহিব ন ঠিক আছে আপুনি ঠিক আছে হৈ হৈ যাব হৈ যাব কৰি দিম আপুনি খালি কালি আমাৰ আহি যাব আমাৰ এড্ৰেছটো হ'ল গোলাঘাট বেঙেনাখোৱা চাৰিআলি হা আপোনালোকে গোলাঘাট বেঙেনাখোৱা চাৰিআলিলৈ আহি যাব আৰু খালি প্ৰপাৰ ডকুমেণ্টচবিলাক লৈ আহিব আপোনালোকৰ ডকুমেণ্টছ লাগিব আপোনাৰ আধাৰ কাৰ্ড পানকাৰ্ড যিবোৰ জেনেৰেল এইবোৰ লাগে যে যি আছে এইবোৰ সব লৈ আহিব ঠিক আছে কাইলৈ আহিব তেতিয়াহ'লে